আমাৰ নগাঁৱত ডাঙৰ ৰাস পূজা হয় আৰু আঘোণ মাহ আঘোণ মাহৰ ৰাস পূজাৰ আমাৰ বহুত টকা পইচা খৰচ কৰে আৰু গুৱাহাটীৰ পৰা আৰ্টিষ্ট আনে এই সাংস্কৃতিক দিশত তাৰমানে তিনিদিনে হয় আৰু আমাৰ ইয়াতে বহুত মুছলিম হিন্দু অসমীয়া মানুহখিনি ইয়াতে ৰাস পূজাত উপভোগ কৰে এই ৰাস পূজাৰ উপলক্ষে আমাৰ ইয়াতে ডিচি আহে ডিচি আৰু আমাৰ প্ৰিঞ্চিপালো যায় উদ্বোধন কৰে গেট উদ্বোধন কৰে আৰু মূৰ্তি পূজা তাতে উদ্বোধন কৰে আৰু আমাৰ গোটেই মানুহখিনি এই ৰাস পূজাত ওতঃপ্ৰোতভাৱে জড়িত হয় আৰু নাম কীৰ্তন কৰে বন্তি চাকি বন্তি জ্ৱলায় আৰু আপোনাৰ দোকান পোহাৰ এনেকৈ অতি আৱশ্যকীয় বস্তু কিছুমান আহে আহি বহুত মানুহে আমাৰ ইয়াতে বস্তু এইগিলাখান কিনে তাৰপিছত আমাৰ আৰু চাৰ্কাছ আহে ইয়াতে চাৰ্কাছ এই ল'ৰা ছোৱাগিলাখনে উপভোগ কৰি মিনি বাজাৰ আহে চব ল'ৰা ছোৱালীয়ে ইয়াতে চাৰ্কাছত উঠে উঠি প্ৰত্যেকে হেৰি কৰে আৰু থিয়েটাৰ আহে এই ৰাস পূজাৰ উপলক্ষে থিয়েটাৰ আৱাহন থিয়েটাৰ আহে আৱাহন থিয়েটাৰ তাতে বহুত আমাৰ গোটেই মানুহখিনি বৰবীণা বাতিগুড়া নগাঁও চেঙা বহৰি এনেকৈ বহুত আহে আহি ইয়াতে থিয়েটাৰত উপভোগ কৰে আৰু আমাৰ সাংস্কৃতিক সন্ধিয়া গুৱাহাটী গুৱাহাটীৰ পৰা চাৰি পাঁচজন ডেকা চলি আহে আৰু ছোৱালীও আহে আহি ইয়াতে গীন গীত উপভোগ কৰে গীত গায় আৰু মানুহখিনি ইয়াতে গোটেই মানুহখিনি চাই ইয়াতে উপভোগ কৰে আৰু ৰাস পূজা আমাৰ কমেও পোন্ধৰ দিনমান হয় পোন্ধৰ দিন সেনেকৈ পোন্ধৰ দিনৰ ভিতৰত বেলেগ বেলেগ বেলেগ বেলেগ হেৰিত এই আৰ্টিষ্ট সাংস্কৃতিক ঢুলীয়া নৃত্য এইগিলাখেন গায়ে চপ ৰাতি থাকে গতিকে ৰাস পূজাৰ উপলক্ষে গোটেই মানুহখিনি মানে বহুত মানুহখিনি ইয়াতে আৱদ্ধ হৈ থাকে এই আৱদ্ধ হৈ থকাৰ বলত নাম কীৰ্তন কীৰ্তন ঘৰত গাই থাকে আৰু প্ৰসাদ বিতৰণ কৰি মানুহখিনি ঘৰত যায় আৰু ৰাতি আহে ৰাতিও নাম প্ৰসংগ কৰে কৰাৰ পিছত মানুহখিনি বহুত হেৰি হয় আৰু আপোনাৰ এই আমাৰ দহ দিন আপনাৰ সেই পোন্ধৰ দিন হেৰি ৰাস পূজাত আপোনাৰ সেয়া উছৰ্গা কৰে বোম বাৰুদ এইগিলাখান এইগিলাখান উৰায় তাৰপিছত আমাৰ ৰাস পূজা এই পোন্ধৰ দিনৰ ভিতৰত যাৰ যি কৰে সেই সময়তে কৰি থাকে আৰু সেই ৰাস পূজা সেই বাজে আৰু আপনাৰ স্থগিত হয়